হেল্ল' হেল্ল' অঁ খুড়ী কি কছ্ছি ভাল নে খবৰ আমি অঁ ৰাসক যাব লাগিছিল হে ৰাসোত চবে ৰাসোত যায় আছেই নলবাৰীৰ ৰাস চাব হলিও বছৰ বছৰ চাব লাগেই নলবাৰীৰ ৰাস ডাঙাৰ উৎসৱ দক তিতান যাওঁ বলক অঁ হেৰি কৰোক আপনালোকোৰ কাষতো যদি কোনবা আছেই উলাক আখান আখান আখান গাড়ী লৈ যাম দক ই ৰিক্সাই ই ৰিক্সাই হক হেৰি টেম্পোই হক এখান লৈ যাওঁ অঁ হেৰি চাব লাগিব তে ওলাক কেইটামান বজাত যাব কেইটামান বজাত যাব হেৰি খাব লাগিব কিবা খাব লাগিব অঁ খাব লাগিব দচ দচ দচ দচা খাব লাগিব আৰু আৰু হেৰি কৰিব লাগিব চা চাকাত উঠিব লাগিব অঁ পকেট গৰম কৰিব লাগিব হেৰি পইচা চইচা অলপ ল'বো বেছিকেই অঁ চাকাত উঠিব লাগিব মেলা চাব লাগিব হোটেলতে কিবা কিনবাও লাগিব দক এ কাপোৰুৰু কাপোৰুৰু কাপোৰুৰ দোকানো আহেই নহয় কাপোৰ দোকান চোকান

কাপোৰ কিনবা লাগিব থিয়েটাৰ অঁ থিয়েটাৰ খন থিয়েটাৰ খন চাব লাগিব দক নাটক নাটক চাব লাগিব এখন নাটক ভাল নাটক অঁ দক হেৰি এতিয়া কি কৰি আছে আপুনি অঁ